আমি ল'ৰা ছোৱালীকেইটাৰ সৈতে গৰম বন্ধত গোৱালৈ ফুৰিবলৈ গৈছিলোঁ আমি তাত কেইবাদিনো থাকিলোঁ ঘৰৰপৰা আমি ৰাতিপুৱা আঠটাত ওলাই মেজিকত গ'লোঁ মেজিকত গৈ পেলাই গোলাঘাটত নামিলোঁ গোলাঘাটৰপৰা ফৰকাটিঙলৈ উইংগাৰত গলোঁ তাৰপিছত আমি ট্ৰেইনত উঠিলোঁ ট্ৰেইনেৰে গৈ গৈ আমি তিনিদিনমানৰ মূৰত গোৱা পালোঁগৈ তাত আমাৰ মাহীদেউৰ ছোৱালী কৰ্মসূত্ৰে গোৱাত থাকে তাই আইমি আহি আমাক গোৱাৰপৰা ষ্টেচনৰপৰা নিবলৈ আহিলে আমি তাত থাকিলোঁগৈ আমাৰ ল'ৰা ছোৱালীকেইটাই সিহঁতৰ ল'ৰা ছোৱালীকেইটা পাই বহুত আনন্দ পালে আৰু সিহঁতে একেলগতে খেলি ধেমালি কৰি আমি সাগৰৰ পাৰলৈ ফুৰিবলৈ গ'লোঁ তাত গৈ বহুতো নজনা কথা শিকিলোঁ নেদেখা বস্তু দেখিলোঁ তাত বহুত ভাল লাগিলে আমাৰ ল'ৰা ছোৱালীকেইটায়ো বহুত ভাল পালে তাৰপৰা আমি সকলোৱে মিলি আকৌ আমি দেলহিলৈ গ'লোঁ দেলহিত গৈ আমি সকলোৱে ঘূৰি পকি চাই মেলি বজাৰ কৰি পেলাই আকৌ আমি ঘৰলৈ আহিলোঁ ঘৰলৈ আমি প্লেনত আহিলোঁ প্লেনৰপৰা গুৱাহাটীত নামিলোঁ গুৱাহাটীৰপৰা আকৌ ট্ৰেইনে আহি ফৰকাটিঙত নামি আমি ঘৰ পালোঁহি